পাৰ্থ হয়নে অঁ মই তোমাৰ ইয়াৰ অৰুণাচলৰ পৰা ক'লো নাগালেণ্ড ক'ত আছে বাৰু মই এইকেইদিনতে মাজুলী যোৱা কথা আছিলে মানে অঁ অঁ আমি ইয়াৰ পৰা দহজনমান যাম তাত গাড়ী মটৰ পোৱা যাবনে অঁ অঁ নাই এনেই প্রাইভেটকৈ ধৰা ব'লেৰ' ছ'লেৰ' পোৱা যাব নাই এনেকৈ কাৰণ আমাৰ মানুহ কেইবাজনো আছে ন দুখন গাড়ী লাগিব বাকী সত্ৰখিনি সুবিধাটো হ'ব নহয়

থকা বোৱাটো ক'ত হ'ব বাৰু

তাত থকা বোৱা খোৱা সুবিধা আছে ন আমি এসপ্তাহমানৰ কাৰণে যাম মানে কিবা প্ৰব্লেম হ'ব নেকি যাব পাৰিম ন আৰু বাকী সত্ৰবোৰত কি কি আছে এনেই ক'ব পাৰিবা নেকি অলপ চাব পৰা হোৱা

যাব পৰা যাব ন বাকী তুমি হিন্দীটো পাৰা ন কাৰণ মোৰ অলপ ওল্টা পুল্টা লাগে কাৰণ অঁ অঁ থাকা বাকী এনেই থকা কৰা ৰেণ্টবোৰ কিমান বাৰু এনেই নৰ্মেলী আমাৰ দহজনমান যাম তিনি হাজাৰমান যাব ন অঁ বাকী সত্ৰ ইজনৰ ঘুখ হাঁ হা

অঁ অঁ বাকী সত্ৰত গোসাঁই কেইজন পাম ন আছেই ন

এনেই মুখা চুখা কিনিব হোৱা হ'লে কেনেকৈ ব্যৱস্থাটো হ'ব বাৰু

অঁ কাৰণ আমি লৈ আহিব লাগিব কাৰণ নহ'লে আমাৰ ধৰা প্ৰব্লেম হ'ব ন পাছত যাবলৈও দিগদাৰ হয় বা পাৰ্চেল দিবলৈও অলপ ভিতৰত আছেতো নাগালেণ্ডৰ ভিতৰত আছোঁ আমি অঁ অঁ লৈ আহিব পাৰিম ন তাৰপৰা অনাৰ ব্যৱস্থাটো কিবা পাৰ্চেল পেকিং কেনেকুৱা হয় পেকিঙটো কেনেকুৱা হয় অঁ অঁ হয় নেকি ঠিক আছে তেতিয়াহ'লে মই গ'লে ফোন কৰিম তোমাক হা

ঠিক আছে দিয়া অঁ অঁ মই গ'লে ফোন কৰিম হা অঁ অঁ ঠিক আছে